হেল্ল' অঁ মই তাৰমানে গুৱাহাটীৰ পৰা আহিছিলোঁ আপোনালোকৰ হাউলীত বোলে ৰাস হয় ভাল ৰাস হয় এনেই কেনেকুৱা কেনেকুৱা হয়নো

তাৰ বিষয়ে আপুনি টিকট চিকট পায় আৰু

তাৰ অঁ অঁ মানুহ কিমানমান হয় মানুহ যথেষ্ট নহয় নহ্ যথেষ্ট মানুহ হয় ছাগে অঁ অঁ মই এইবাৰ যাম বাৰু আশা এটা আছে আৰু শুনি কিনে ভাল লাগিল আৰু খবৰটো কি বুলি কয় আপোনাৰ এই কি বোলে সেই হয় নেকি ফাংচন চাংচন হয় নেকি ডাঙৰ অঁ ঠিক আছে দিয়ক